ৰোগ প্ৰতিৰোধ কৰিবলৈ আৰু স্বাস্থ্যৱান হৈ থাকিবলৈ আমি খোৱা খাদ্যখিনিৰ ওপৰত যত্ন লওঁ আৰু শৰীৰত কিবা অসুখ বিসুখৰ অকণমান গম পালে ডক্তৰ সৈতে আলোচনা কৰি ঔষধ পাতি খাওঁ ঘৰত কিছুমান নিয়মীয়াকৈ মানিমুনি ধনিয়া আদি কৰি কিছুমান বন দৰৱো আমি ব্যৱহাৰ কৰোঁ সেইবোৰ খাই নিজৰ দেহাটো সু স্বাস্থ্যৱান হৈ থাকিবলৈ ভাল আহাৰো লগতে খাওঁ সেইখিনি কৰি আমি দেহাটো সুস্থ কৰি ৰাখোঁ আৰু দেহাটো সুস্থ কৰি ৰাখিবৰ কাৰণে পুৱা সোনকালে উঠি আমি মৰ্ণিং ৱাক কৰোঁ আৰু যোগাসন কৰোঁ সন্ধিয়াও এঘণ্টা দেৰঘণ্টা আমি খোজকাঢ়োঁ এইখিনি কৰি আমি দেহাটো সুস্থ হৈ থাকিবলৈ যত্ন কৰোঁ